অ হয় কওক অ হয় কোনে কৈছে অ কওকচোন কিবা কাম আছিলে বাইদেউ

হা কি ক'লে অ আছে বহুত ভালেমানখিনিয়ে আছে আপুনি আহি চাই যাব পাৰে

আৰু ফ্ৰীও মানে আপুনি যদি ভাল কালেকশ্যনৰ মানে লয় তেতিয়াহ'লে কিবা ফ্ৰীও দিব পাৰে কাৰণ নতুন নতুন আহিছে ন' আমি নতুনকৈও দোকান খুলিছোঁ এখন সেইকাৰণে মানে

অ হয়

আমি দোকান খোলোঁ দহটামান বজাতে খোলোঁ আপুনি আহক আৰামছে চাৰে এঘাৰটা চাৰে এঘাৰটা মান বজাত আহক

অ ঠিক আছে দিয়ক